হেল্ল' অঁ কেনে খবৰ অঁ আজিচোন অঁ হ'ব দিয়ক হেৰি নহয় ৰাস মহোৎসৱ আহিছিচোন ৰাস চাবা যাওঁ বলক নাই আহিব পাৰে আপনালোকৰ ফেমিলি আমাৰ ফেমিলি দুয়োটা মিলি মাজুলীতে যাওঁ ৰাস চাবা যোৱাও নাই এখান গাড়ী ঠিক কৰি বুঢ়া হ'লেও একো নহয়টো হেৰিত গাড়ীত গাড়ীততো গ'লে গাড়ীত যাবা পাৰা যাব তাত যায় চাই মেলি মাজুলীত ভাওনাও হয় অঁ মাজুলীত ভাওনাও হয় ভাওনাও চাম

নাতি নাতিনীবিলাকৰ কাৰণে পু পুতলা আনিব লাগিব

অঁ অঁ যাব লাগিব নিশ্চয় অঁ ন নলবাৰী নলবাৰীৰ পৰা হাউলীতো যাব পাৰি আজিকালি হাউলীৰ ৰাসো বহুত ভাল হৈছে তাৰ পৰাই অঁ যাব যাব হ'ব আজিকালি ৰাস বহুত দীঘলীয়া কৰেতো অঁ অঁ হ'ব হ'ব হ'ব হ'ব

থিয়েটাৰ নহয় কিন্তু থিয়েটাৰ নহয় থিয়েটাৰ চলে আমাৰ নলবাৰীৰ হৰি মন্দিৰতে বাকী মাজুলীত ভাওনা হয় হাউলীততো সেইবিলাক নাই অঁ হাউলীত কেৱল ৰাস ৰাসৰে মূৰ্তিবিলাক দেখা পোৱা যায় হ'ব দিয়ক আ আপনালোকৰো ফেমিলিটো যাব আমাৰটো আমাৰটো উল্যাম আমি অঁ হ'ব হ'ব হ'ব হ'ব আৰু অঁ যা যোগাৰ কৰোঁ অঁ অঁ চাওঁ চেষ্টা কৰি অঁ চেষ্টা কৰি চাওঁ হ'ব দিয়ক নহ'লে অঁ এৰিলোঁ কৃষ্ণ